মই কালি এটা কুৰ্তি কিনিলোঁ ইমান ভাল ইমান কম দামত পালোঁ বহুত ভাল লাগিল আৰু গৰম কৰিছে কটন কাপোৰটো কটন পিউৰ কটন পিন্ধিবৰ কাৰণে ইমান মিহি যে ইমান ভাল লাগিছে বহুত ভাল লাগিছে